লাগিছে লাগিছে কওকচোন কিহৰ কাৰণে ফোন হ'ব এতিয়া আপোনাক কেনেকুৱা মডেলৰ লাগে

এতিয়া আমাৰ ইয়াত আৰু দহ হেজাৰৰ পৰা পঞ্চাছ হেজাৰৰ ভিতৰলৈকে আছে তাকে আপুনি চাই চিতি চাব লাগিব কোনটো মানে আপোনাৰ পচন্দ হয় চাই মেলি দহ হেজাৰ পা ধৰি পঞ্চাছ হেজাৰৰ ভিতৰত আ কোনটো হয় তাতো বা চাই চিতি দিম আৰু আপুনি যদি নিয়ে পাব পাব সেই মানুহে আহি চাব লাগিব আপুনি কেনেকুৱা লাগে মানে বহুত বহুত ডি বহুত ডিজাইনো আছে ডিজাইনটো চাব লাগিব আপুনি

আহিব বাৰু ডিজাইনবোৰ বাৰু ভালেই আজিকালি ডিজাইন ধুনীয়া ধুনীয়া ডিজাইনহে আছে চাই মেলি বোলে কোনটো পচন্দ হয় আপুনি নিজে আহিলে ভাল হ'ব লোকক পঠিওৱাতকৈ নিজে আহিব ল'ৰা এজনৰ লগত আহি চাই

চাই মেলি ভালকৈ অঁ অঁ